হেল্ল' মই গুৱাহাটী হেল্ল' মই গুৱাহাটীৰ নামফাকেৰপৰা আহিছোঁ অলপ গাঁৱৰ বিষয়ে কথাটো ক'ব নেকি বাাৰু জানি ল'ব পাৰোঁ হয় অঁ

অঁ

অঁ হয় নেকি হয় নেকি অঁ

অঁ যাম যাম বুলি ভাবিছোঁ নাজানো কাৰণে শুধিছোঁ অঁ নাপায় হয় নেকি

আমি চাৰিজনমান যাম বুলি ভাবিছোঁ

অঁ অঁ ভাল হ'লে ভালেই লাগিব নহয় জানো হয় যাম বাৰু দেই অঁ লগ কৰিম বাৰু